আমি কৃষকসকলে যি হাঁহ কুকুৰা আমি ব্যৱসায় ক্ষেত্ৰত যিখিনি আমি পশু পা পালন কৰোঁ সেই হাঁহ কুকুৰাখিনি যেতিয়া আমাৰ যথেষ্ট পৰিমাণে ডাঙৰ হয় তেতিয়া আমি পৰিৱহণৰ আৱশ্যক হয় তেওঁলোকক পঠিয়াব দিবৰ কাৰণে যেতিয়া আমি সেই পৰিৱহণত যদি আমি হাঁহ কুকুৰা বা হাঁহেই হওক বা কুকুৰাই হওক আমি যদি পঠাওঁ তেওঁলোকে যথেষ্ট পৰিমাণে সুবিধা হয় কাৰণ তেওঁলোকে সাহস এটা পাই যায় তেওঁলোকে কোনো অসুবিধা নাপায় আৰু তাৰ পৰিৱৰ্তে যদি আমি অন্য প্ৰকাৰেও আমি দিব পাৰোঁ ডাঙৰ ডাঙৰ খাং বনাই তাত যদি ষাঠিটা মুৰ্গী হয় ষাঠিটাৰ ঠাইত যদি আমি পঞ্চাছটা দিওঁ তেতিয়াও আমাৰ অপ অপকাৰ নহয় কাৰণ তেওঁলোকে সেৰেঙা হিচাপে গ'লে তাত হেঁচা ঠেলা যদি নহয় তেতিয়া তেওঁলোকৰ একো অসুবিধা নহয় আমি তেনেধৰণেও আমি বস্তুবিলাক পঠাব পাৰোঁ আৰু সেইবিলাক পঠোৱা সময়ত সেইবিলাক যাতে আমি নিৰাপদে পঠাব পাৰোঁ সেইটোৱে আমাৰ যথেষ্ট উপকৃত হয়